পাঁচ লাখ ন হাজাৰ দুশ সাতাশী দুই লাখ পাঁচ হাজাৰ এশ চাৰি আঠ লাখ একত্ৰিছ হাজাৰ দুশ চল্লিছ ন লাখ ঊনপঞ্চাছ হাজাৰ নশ দহ এক লাখ পঁচান্নব্বৈ হাজাৰ পঞ্চাছ